অসমীয়া ভাষা এটা অতি পুৰণি আৰু বৰ্ণাঢ্য ভাষা কেইবাশ বছৰ আগতে বিভিন্ন ভাষাৰ সংমিশ্ৰণ হৈছিল যদিও থলুৱা বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি থলুৱা বিভিন্ন কথা বতৰাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাই বৰ্তমান সময়ত এটি সুকীয়া ৰূপ পৰিগ্ৰহ কৰিবলৈ সক্ষম হৈছে নিজা লিখিত ৰূপ থকা এটা অতি চহকী ভাষা অসমীয়া ভাষা বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰ হৈ আহিছে পৰিৱৰ্তন হৈ আহিছে আমি দেখিবলৈ পাওঁ আজিৰ পৰা প্ৰায় পাঁচশ বছৰৰ আগতেই অসমীয়া সংস্কৃতি অসমীয়া জগতখনৰ অসমীয়া ভাষাৰ এক দুগৰাকী পুৰোধা ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ গুৰু দুজনাই যদিও তেখেতসৱে ব্ৰজাৱলী ভাষাত পোনতে কিছুমান লিখা মেলা কৰিছিল অসমীয়া সংস্কৃতিৰ প্ৰতি তেখেতলোকে বৰ্ণাঢ্য অৰিহণা আগবঢ়াই গৈছিল কিন্তু সেই অৰহিণাসমূহৰ ওপৰত বেছ কৰি অসমীয়া ভাষাই উৎকৰ্ষতাৰ দিশলৈ আগবাঢ়িবলৈ সক্ষম হৈছে আৰু বৰ্তমান সময়ত আৰু বৰ্তমান সময়ত অসমীয়া ভাষা জগতত সমগ্ৰ পৃথিৱীতে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে আমি যদি দেখিবলৈ পাওঁ যিসমূহ যেতিয়া ভাৰ অসমত ছশ বছৰীয়া আহোম ৰাজত্বকাল আছিল সেই আহোম ৰাজত্বকালৰ সময়ছোৱাতেই অসমীয়া ভাষাৰ বিক মূলত বিকাশ হৈছিল বুৰঞ্জী লিখাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু সেই বুৰঞ্জীসমূহে অসমীয়া ভাষাক এক নতুনত্ব প্ৰদান কৰিবলৈ সক্ষম হ'ল কিন্তু যেতিয়াই আহোম সাম্ৰাজ্যৰ পতন ঘটিল ওঠৰশ ছাব্বিছ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি হ'ল মানসকল আহিল তাৰ পাছত অসমীয়া ভাষাৰ ক্ষেত্ৰত কিছু দূৰৱস্থা আহিলে ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমলৈ মানসকল আহিল তাৰ পাছত ক্ৰমান্বয়ে বাংলা ভাষাৰ প্ৰচলন হ'ল বাংলা ভাষাই আমাৰ কাৰ্যালয়তেই হওক বা যিসমূহ বে অফিচিয়েল ভাষা হিচাপে বাংলা ভাষাৰ প্ৰৱৰ্তন হ'ল তেতিয়াই অসমীয়া ভাষাৰ ক্ষেত্ৰত দূৰৱস্থা আহিল কিন্তু তাৰ পাছতো কিছুসংখ্যক স্বাভিমানী অসমীয়াৰ প্ৰচেষ্টাত বিশেষকৈ আনন্দৰাম ঢেকীয়াল ফুকন বা তেনে ধৰণৰ কিছুসংখ্যক স্বাভিমানী অসমীয়াৰ প্ৰচেষ্টাত অসমীয়া ভাষাটোৱে পুনৰ নত পুনৰ তেওঁলোকে নিজৰ শিপা ধৰি ৰাখিবলৈ চেষ্টা কৰিলে যি কিন্তু তাৰ পাছতে যেতিয়া ব্ৰিটিছসকল অসমলৈ আহিল নাথান ব্ৰাউন মাইলছ ব্ৰনচন ইত্যাদি ব্যক্তিয়ে তেওঁলোকে অসমীয়া অভিধান প্ৰস্তুত কৰিলে অৰুণোদয় নামৰ অসমীয়া কাকত বাতৰি কাকত প্ৰকাশ কৰি উলিয়ালে শিৱসাগৰৰ পৰা আৰু সেই তাৰ জৰিয়তে অসমীয়া ভাষাই পুনৰ প্ৰাণ পাই উঠিল আৰু ঊনবিংশ শতিকাৰ ঊনবিংশ শতিকাৰ শেষৰ ফাললৈ ঊনবিংশ শতিকাৰ শেষৰ ফাললৈ পদ্মনাথ গোহাঁইবৰুৱা হেমচন্দ্ৰ গোস্বামী গুণাভিৰাম বৰুৱা বা আনন্দচন্দ্ৰ আগৰৱালা তেনেধৰণৰ ব্যক্তিসকলৰ প্ৰচেষ্টাত অসমীয়া ভাষাই নৱৰূপ পাবলৈ শ্ৰ আৰম্ভ সক্ষম হ'ল বিশেষকৈ আনন্দৰাম গোস্বামী আনন্দচন আনন্দৰাম গোস্বামী বা হেমচন্দ্ৰ গোস্বামী আনন্দৰাম বৰুৱা বা চন্দ্ৰকুমাৰ আগৰৱালা এই ব্যক্তিসকলৰ জৰিয়তে অস জোনাকী কাকতৰ জৰিয়তে অসমীয়া ভাষা সংস্কৃতিত জোনাকী যুগৰ আৰম্ভ হ'ল জোনাকী যুগ কাকতৰ জৰিয়তেই আমাৰ স্থানীয় লোকসকলে অসমৰ লোকসকলে তেখেতলোকে যিধৰণে কথা বতৰা পাতে যি ধৰণেৰে লিখা মেলা কৰে স্থানীয়ভাৱে তেওঁলোকে যি ধৰণে কথিত বা কথা বতৰা পাতে সেই ধৰণেৰে বিভিন্ন লেখা প্ৰকাশ পাবলৈ ধৰিলে আৰু তাৰো পৰৱৰ্তী পৰ্যায়ৰ অসম অসম মানে পদ্মনাথ গোহাঁইবৰুৱা বা তেনে ধৰণৰ লক্ষ্মীনাথ বেজবৰুৱা ইত্যাদি ব্যক্তিসকলৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হ'ল আৰু তাৰো পৰৱৰ্তী পৰ্যায়ত ঊনৈছশ এক চনত সমগ্ৰ অসমজুৰি অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰখনত এক অভূতপূৰ্ব আলোড়নৰ সৃষ্টি কৰি আৰম্ভ হ'ল অসম সাহিত্য সভা ঊনৈছশ এক চনত শিৱসাগৰত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হ'ল অসমীয়া ভাষাৰ সংৰক্ষৰণৰ কাৰণে প্ৰচাৰৰ কাৰণে প্ৰথমগৰাকী সভাপতি আছিল পদ্মনাথ গোহাঞিবৰুৱা আৰু তেনেধৰণৰে পৰৱৰ্তী পৰ্যায়ত জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা ইত্যাদি ব্যক্তিসকলে তেখেতলোকে গীত মাত ৰচনা কৰিলে অসমীয়া বিয়ানামৰ বিয়ানামৰ সুৰত তেওঁলোকে গীত ৰচনা কৰিলে যাৰ জৰিয়তে অসমীয়া ভাষাৰ সংৰক্ষণ হ'ল আৰু তাৰো পৰৱৰ্তী পৰ্যায়ত বিভিন্নজন লেখকে নাটক গীত মাত ৰচনা কৰিলে উপন্যাস ৰচনা কৰিলে বিভিন্ন প্ৰবন্ধ পাতি ব্যংগ ৰচনা ইত্যাদিৰ জৰিয়তে অসমীয়া ভাষাটোক অসমীয়া ভাষাটোক এক নতুনত্ব প্ৰদান কৰিবলৈ অসমীয়া ভাষাৰ উৎকৰ্ষ সাধন কৰিবলৈ বিশ্ব দৰবাৰলৈ আগবঢ়াই লৈ যাবৰ কাৰণে তেখেতলোকে সৃষ্টি কৰিলে এক দীঘলীয়া ইতিহাস অসমীয়া ভাষাৰ সাঁচিপাতৰ পুথিৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ সময়লৈকে এই একবিংশ শতিকাৰলৈকে আৰু এতিয়াও যদি আমি দেখিবলৈ পাওঁ অসম সাহিত্য সভাৰ লগতে সদৌ অসম লেখিকা সংস্থা আছে সদৌ অসম কবি সন্মিলন আছে ইত্যাদি অনুষ্ঠানসমূহে অসমীয়া ভাষাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ কাৰণে বিভিন্ন ধৰণে চেষ্টা কৰি আছে আৰু বিভিন্ন ধৰণৰ অসমীয়া ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে বিদ্যালয়সমূহেও বিভিন্ন ধৰণে চেষ্টা কৰি আছে বিদ্যালয়সমূহত আৰম্ভ হৈছে নৱপ্ৰজন্মক সদৌ অসম মইনা পাৰিজাতে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছে অসমীয়া ভাষাৰ ভাষাৰ ক্ষেত্ৰত সমৃদ্ধ কৰাৰ জৰিয়তে আমি বিদ্যালয়সমূহ দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ো প্ৰতিষ্ঠা হৈছে অসমীয়া ভাষাৰ সংৰক্ষণৰ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা কৰি আছে আৰু আচলতে আমি আমি বৰ্তমান সময়ৰ অসমীয়া ৰাইজে অসমৰ সকলোৱে অসমীয়া ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে সংৰক্ষণ কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিব লাগে তেওঁলোকে যাতে অসমীয়া যিসমূহ সমন্ধ আছে অসমীয়া সমন্ধসমূহ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে আমি দেখিবলৈ পাওঁ বৰ্তমান সময়ত দেউতাৰ বা পিতাই শব্দৰ সলনি পাপা দেদ ইত্যাদি শব্দৰ প্ৰচলন হ'বলৈ ধৰিছে মা শব্দটোৰ বা আই শব্দটোৰ পৰিৱৰ্তে আমি দেখিবলৈ পাইছোঁ মম বা তেনেকুৱা ধৰণৰ কিছুমান শব্দ প্ৰয়োগ কৰে আমাৰ ইমান ধুনীয়া ধুনীয়া অসমীয়া ভাষাৰ অসমীয়া শব্দ আছে সমন্ধ আছে দদাইদেউ খুৰীদেউ বা পেহাদেউ মহাদেউ ইত্যাদি তাৰ ঠাইত আংকুল আণ্টি জাতীয় কিছুমান শব্দ আমি দেখিবলৈ পাওঁ শুনিবলৈ পাইছোঁ গতিকে এই ক্ষেত্ৰসমূহত এই ক্ষেত্ৰসমূহত আমাৰ জনসাধাৰণ সজাগ হ'ব লাগে যাতে অসমীয়া ভাষাবিলাকৰ সংৰক্ষণ হয় আৰু পুৰণি যিবিলাক শব্দ আছে ক্ৰমান্বয়ে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ আৰম্ভ কৰিছে সেই শব্দসমূহো আমি যিমান পাৰোঁ ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে যেতিয়ালৈকে অসমীয়া শব্দসমূহ আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিম অসমীয়া সমন্ধসমূহ ধৰি ৰাখিবলৈ আমি চেষ্টা কৰিম যেতিয়ালৈকে আমাৰ পুৰণি অসমীয়া কিতাপসমূহৰ পৰা আৰম্ভ কৰি কিতাপ অধ্যয়ন কৰাৰ ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিম তেতিয়ালৈকে কোনো ক্ষেত্ৰতে কোনো ক্ষেত্ৰতে অসমীয়া ভাষা কেতিয়াও সংকটৰ গৰাহত পৰিব বুলি বিশ্বাস কৰিব নোৱাৰি গতিকে নিশ্চিতভাৱে অসমীয়া ভাষাৰ ৰক্ষাৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ অসমীয়া সংস্কৃতিৰ আচলতে দুয়োটা কথাই ওতঃপোতভাৱে জড়িত গতিকে দুয়োটা ৰক্ষা কৰাৰ ক্ষেত্ৰত অসমীয়া ভাষা আৰু সংস্কৃতি যদি আমি ৰক্ষা কৰিবলৈ চেষ্টা চৰ্চা অব্যাহত ৰাখোঁ চৰ্চা যদি কৰি থাকোঁ তেতিয়াহ'লে ভাষাটো সংৰক্ষণ হ'ব আৰু প্ৰচাৰৰ ক্ষেত্ৰত অন্য বিশেষ একো কৰিব নালাগে আপোনা আপুনি ভাষাটো বিশ্ব দৰবাৰলৈ আগবাঢ়ি যাব সকলোৰে মাজত প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হ'ব